হেল্লো ভাইটি অঁ তোমাৰ গাড়ীখন লাগিছিলে মোক অকণমান ট্ৰেইন ষ্টেচনত থৈ আহিবগৈ লাগিছিলে ট্ৰেইন আছে তিনিটা ত্ৰিছত মোক তুমি লৈ যাব লাগিব তিনিটা দহত সেইকাৰণে তুমি আহিব পাৰিবা নেকি মোক ট্ৰেইন ষ্টেচনত থৈ আহিব কাৰণে অঁ অঁ অঁ বাৰু হ'ব আহিবা